নমস্কাৰ বাইদেউ মই আপোনালোকৰ পৰা এটা কাটাৰ অৰ্ডাৰ কৰিছিলোঁ কিন্তু মোৰ সহকৰ্মীসকলে সেই কাটাৰটো আগতে অৰ্ডাৰ দি আনিলে গতিকে মই আপোনালোকক মোৰ আপোনালোকৰ পৰা ক্ৰয় কৰা যিখিনি তথ্য আছে ইনভইচ ৰিচিপ্ট এইখিনি আপোনালোকলৈ পঠিয়াই দিম আপোনালোকে অতি সোনকালে সেই ৰিফাণ্ডটো কৰি দিব দ্বিতীয় কথা আপোনালোকৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছত এই কথাটো আছিল বাবে মই ৰিফাণ্ড টো বিচাৰিছোঁ বেয়া নাপাব অৰ্ডাৰ কৰাৰ বাবে আগলৈ কেতিয়াবা কিবা লাগিলে মই অৰ্ডাৰ কৰিম নিশ্চয় আপোনালোকক